কিতাপ লৈ কেতিয়াবা অসন্তুষ্ট নোহোৱা নহয় কিছুমান খুব প্ৰিয় লেখক লেখিকাৰ কিছুমান কিতাপ পঢ়ি মনত বৰ আমনিবোধো হয় কিছুমান কাহিনী সমসাময়িকৰ লগত যদিও কিছুমান কাহিনীত মানে সমাজৰ এনেকুৱা কিছুমান নগ্ন স্বৰূপ প্ৰকাশ পায় নিজকে নিজে ভাবিবলেই কিবা লাগে হয় সেইবিলাক কাল্পনিক লিখক জনৰ নিজৰ মনোভাবৰ ওপৰত নিৰ্ভৰ কৰি সেইবিলাক লিখা হয় সেইটো সত্য কিন্তু সেই কিতাপখনত এনেকুৱা কিছুমান বাস্তৱ পৰিঘটনাৰ লগত মিল হোৱা যেন লাগে যিবোৰ পৰিঘটনা মানৱ সমাজত খুব লজ্জানত কৰে সেই কিতাপবিলাক পঢ়োঁ যদিও কিতাপৰ লিখকৰ মনোভাৱৰ প্ৰতি কেতিয়াবা অকণমান মোৰ মতে মানে বিতৃষ্ণাও জন্মে কেতিয়াবা অসন্তুষ্টও হওঁ তেখেতৰ সেই লিখাটোৰ প্ৰতি